হেল্ল' হেল্ল' দাদা মোক এখন ভাড়া গাড়ী লাগিছিলে মোক ড্ৰাইভাৰ নালাগে ড্ৰাইভটো মই নিজেই কৰিম মই অলপ ফুৰিব যাম এইফালে ডিব্ৰুগড় হৈ বগীবিল হৈ আপোনাৰ লখিমপুৰ লখিমপুৰৰ পৰা তেজপুৰ হৈ ভালুকপুং যাম ভালুকপুঙৰ পৰা ব'মডিলা এক ৰাতি থাকিম ব'মডিলাৰ পৰাা নেক্সট ডে' আকৌ টাৱাং টাৱাং যাম টাৱাং যাম টাৱাঙৰ পৰা আহি আকৌ ভোমোৰা গুৰি হৈ নেক্সট ডে' ভোমোৰা গুৰি হৈ কাজিৰঙাত এদিন থাকিম কাজিৰঙাত অলপ ফুৰিম ভণ্টিঘৰ আছে মোৰ তাত তাতো সোমাম এদিন দুদিন থাকিম কাজিৰঙাত আহি আকৌ নেক্সট ডে' যোৰহাটত সোমাম যোৰহাটত মোৰ মামা ঘৰ আছে মামা ঘৰত থাকিম এৰাতি তিনি চাৰিদিনমান হ'ব তিনি চাৰিদিনমানৰ কাৰণে ভাড়াটো কিমান হ'ব বাৰু আৰু কিমান কিলোমিটাৰ হ'ব কিমান ভাড়া হ'ব কিমান তেল খাব আপুনি হিচাপটো কৰি পেলানি মোক জনাবচোন তিনি চাৰিদিনমান থকা হ'ব তিনি চাৰিদিনত কিমান হয় আপুনি মোক জনাওকচোন হিচাপটো